কাপোৰবোৰ সাধাৰণতে নদী বা কুঁৱাৰ পানীৰে ধুৱা হয় আৰু আমি কাপোৰ ধুওঁতে কৰ্দৈ কলাখাৰ আদিৰ ব্যৱহাৰ কৰোঁ তাৰ উপৰি যেতিয়া বৰষুণৰ বতৰ হয় তেতিয়া আমি কাপোৰবোৰ ঘৰৰ ভিতৰতে ৰছী বান্ধি পেলাই শুকুৱাবলৈ শুকোৱাৰ ব্যৱস্থা কৰোঁ আৰু যিহেতু আমি নদী বা কুঁৱাৰ পানী ব্যৱহাৰ কৰোঁ গতিকে পানী খৰচৰ ক্ষেত্ৰত আমি মিতব্যয়ী নহয়